বিদ্যুৎ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক মাধ্যম হয় যাৰ দ্বাৰা আমাৰ নিত্য নৈমিত্য আজি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিদ্যুতৰ অবিহনে থাকিব নোৱাৰোঁ বুলিয়ে ক'ব পাৰি প্ৰত্যেকটো বস্তু আজিকালি বিদ্যুতৰ অভাৱত নহয় গৰম উঠিলে আজি পাংখাখন চলাইছোঁ বা মোবাইলটো চাৰ্জ দিছোঁ এনে কিছুমান কাৰণত আমাক বিদ্যুৎটো প্ৰয়োজন হয় আৰু বি বিদ্যুতৰ বিস বিপদৰ বিষয়ে ক'বলৈ হ'লে আমাক কিছুমান বিদ্যুৎ পৰিবাহী তাঁৰ আমি সযতনেৰে নাৰাখোঁ আৰু ক'ৰবাত ছিগি থাকে ক'ৰবাত যোৰা লগাত অসুবিধা হৈ থাকে গতিকে সেইবোৰ আমি যদি হাতেৰে চুওঁ তেতিয়া বিদ্যুৎ আমাৰ গাৰ দ্বাৰা পৰিবাহীত হয় আৰু আমাৰ বিদ্যুৎ আমাৰ গাৰ কাৰণে শৰীৰৰ কাৰণে ভাল নহয় গতিকে কিছু কিছু লোকতো বিদ্যুতৰ পৰিবাহী হোৱা কাৰণে মৃত্যুমুখতো পৰিছে তাৰপাছত আহি যাব সেইবোৰৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি আমি বিদ্যুৎ পৰি তাঁৰসমূহ আমি সযতনেৰে ৰাখিব সযতনে জনা শুনা মানুহৰ দ্বাৰা কৰিব লগা হয় আৰু সাধাৰণতে তিতা হাত বা চেন্দেল নিপিন্ধাকৈ এইবোৰ চোৱা অনুচিত